মই বনাব বিচৰা কাপোৰৰ ডিজাইন আৰু পেটাৰ্ণ কিদৰে বাছনি কৰিছিলোঁ সুধিলে মানে মই এইটোৱে ক'ম যে মই বাছনি কৰোঁতে প্ৰথম মই মানে যিবিলাক বেছি ভাল সেইবিলাকহে মই হেৰি কৰোঁ মা মানে বাছি লওঁ আৰু সেইবিলাক সিদ্ধান্ত লোৱাত আপোনাক কোনে সহায় কৰিছে বুলি ক'লে মই ধৰক মই এনেকৈ ক'ব পাৰোঁ যে মই অনলাইন অনলাইনৰ পৰা কিছুমান লওঁ বা কিছুমান কাষ্টমাৰৰ পৰা লওঁ গ্ৰাহকৰ পৰা লওঁ কিছুমান বন্ধুৰ পৰা লওঁ মোৰ মাৰ পৰা প্ৰথম শিকিছোঁ মই মাৰ পৰা মায়ে মোক শিকাইছে তাৰ পিছত মোৰ বৰমা এজনী আছে মোক তাঁতত ফুল গঁথা ফুল উঠোৱা বা এনেকৈ তাঁত কেনেকৈ বনাব মানে কাপোৰ কেনেকৈ ব'ব লাগে ঘৰত সেই সকলোখিনি মই বৰমাৰ পৰা শিকিছিলোঁ আৰু বৰমাৰ পৰা শিকাৰ পিছতো মই কিছুমান এনেকুৱা হয় যে কোনোবাই কিবা এটা বস্তু বনাই আছে তাঁতৰ বিষয়ে কথাটো মানে তাঁতৰ যিখিনি তাতঁত তাঁতশালত আমি যিখিনি বস্তু ব্যৱহাৰ কৰিছিলোঁ যিখিনি কাপোৰ বৈছিলোঁ সেইখিনি মই সম্পূৰ্ণখিনি মই বৰমাৰ পৰাই শিকিছিলোঁ মোৰ মাৰ পৰা মই বিশেষ শিকা নাছিলোঁ মই আৰু কিছুমান মোৰ নিজৰ মানে আগ্ৰহ আছিলে যে বস্তুটো দেখিলে মোৰ শিকাৰ ইচ্ছা খুব বেছি মোৰ সৰুৰে পৰা আৰু মই যেতিয়া ক্লাছ এইটত পঢ়িছিলোঁ এইটলৈ যাম তেতিয়া মই ক্লাছ চেভেনত থকা সময়ত সেই মোৰ এটা জেদ আছিলে যে মই মই নিজৰে বোৱা কাপোৰ পিন্ধি মই স্কুলত যাম সেই বস্তুটো মই সেইটো জেদৰ কাৰণে মই নিজে নিজে শিকিছিলোঁ শিকি পেলাই বৰমাহাঁতৰ শালত গৈ পেলাই মই শিকিছিলোঁ শিকি পেলাই সেই বস্তুটো মই যেতিয়া শিকিলোঁ শিকাৰ পিছত মই তাঁত বন মাক ক'লো যে মোক তাঁত লৈ লগাই দিয়া মই তাঁত লগাই দিয়া মই নিজে ব'ম মোৰ কাপোৰ তাৰ পিছত মই সেই কাপোৰ মই নিজে বৈ পেলাই মই স্কুলত পিন্ধি গৈছিলোঁ তেনেকৈ সেই আইডিয়াবিলাক মই তেনেকৈ বৰমাৰ পৰা পাইছিলোঁ মাৰ পৰা পাইছিলোঁ অলপ অলপ তাৰ পিছতে অনলাইনৰ পৰা হেৰি কৰিছোঁ শিকিছোঁ কিছুমান আৰু কিছুমান মই এনেকুৱা আছে যে লগৰ বন্ধুবিলাক আছে মোৰ বন্ধুবিলাকৰ পৰাও মই তেনেকৈ শিকোঁ গ্ৰাহকৰ পৰাও শিকোঁ কেতিয়াবা তেওঁলোকৰ কিছুমান তেওঁলোকৰ আইডিয়াও কিছুমান পাব পাৰোঁ মই বন্ধুৰ পৰা মই এনেকেই শিকোঁ যে ধনীয়াকৈ ধুনীয়াকৈ এটা চুৱেটাৰ বনাই আছে চুৱেটাৰটোৰ এই ডিজাইনটো কেনেকৈ কৰিলা বুলি সুধিলে মানে তেতিয়া এনেকুৱা হয় যে তেওঁ এনেকৈ এনেকৈ কৰিছিলোঁ মোৰ মানে মই যেতিয়া মানে এনেকুৱা হয় যাৰ শিকাৰ মানে আগ্ৰহ থাকে তেওঁলোকক বেছি ক'বলৈ দৰকাৰ নাই তেনেকুৱা নিচিনা মোৰ ক্ষেত্ৰত হয় তেওঁলোকে যেতিয়া চুৱেটাৰ বনাই সেই চুৱেটাৰটোৰ ডিজাইনটো কেনেকৈ বনাইছে তুমি মোক অকণমান আইডিয়া কৰি দিয়াচোন তেনেকৈ বুলি ক'লে তেওঁলোকে কৈ দিয়ে যে এনেকুৱা এনেকুৱা কৰিব লাগে কিমান ঘৰ সুমুৱাব লাগে কিমান ঘৰ এনেকৈ ওলটা কৰিব লাগে কি কৰিব লাগে সেই কথাটো তেওঁলোকে যেতিয়া কৈ দিয়ে সেই বস্তুটো মই মনত অংক কৰি পেলাওঁ মনটোত অংক কৰি মাটিত বা বহীত মই আঁকি লওঁ সেই বস্তুটো বহীত যেতিয়া আঁকি লওঁ বস্তুটো বহীত অঁকাৰ পিছত সেই বস্তুটো কা ক'ৰপৰা কেনেকৈ যাব কানেকচনটো কেনেকৈ হ'ব সেই বস্তুটো তেনেকৈ কৰি পেলাই মই চুৱেটাৰ বনাওঁ তাৰ পিছতে আৰু কিছুমান হয় অনলাইনৰ পৰা যেনেকৈ মই ৰিবন চিলাই কৰোঁ মেখেলা চাদৰ বনাওঁ ৰিবন চিলাই কৰাৰ সময়ত মই অনলাইনত চাই লৈছোঁ যে কেনেকৈ ৰিবন কেনেকুৱা ৰিবনটো লাগে কেনেকুৱা বেজী লাগিব তাৰ পৰা কেনেকৈ সুমুৱাব লাগিব কেনেকৈ কৰিব লাগে সেই সম্পূৰ্ণখিনি মই অনলাইনৰ যোগেদি কৰিছিলোঁ কৰোঁ সেইখিনি অনলাইনৰ পৰাই শিকিছোঁ আৰু মই ৰাউণ্ড কুশ্বনবিলাক বনাওঁ যেনেকৈ চোফাবিলাকৰ বেক চাইডে থাকে বা কিছুমানে বে বিচনাত দি ৰাখে সেইবিলাক শিকোঁতেও মই তেনেকেই শিকি লৈ এজনী খুৰীৰ পৰা মই খুৰীৰ মানে তেওঁৰ ছোৱালীজনীৰ কাৰণে বনাই দিছিলে বিয়াত সেই বিয়াত বনোৱা কুশ্বনখিনি মোক দেখালে খুৰীয়ে দেখাৰ পিছত মই তেতিয়া খুৰীক ক'লো খুৰী মোক শিকাই দিয়া তুমি কেনেকৈ কৰিব লাগে তেতিয়া খুৰীয়ে মোক পকাতে পেঞ্চিল দি মোক আঁকি দিছিলে তলত পকাত পেঞ্চিলে এনেকৈ আঁকি দিছিলে আঁকি এনেকৈ এনেকৈ কৰে বুলি কৈছিলে সেইটো আইডিয়াটো মই লৈ পেলাই আৰু খুৰীয়ে মোক বিশেষ শিকাব লগা হোৱা নাছিলে সেইখিনি লৈ পেলাই মই সেইখিনি কুশ্বন বনাই এতিয়া মই এটা ডাঙৰ এটা ব্যৱসায় চলি আছে সেটো কুশ্বনখিনি লৈ পেলাই তাৰ পিছতে আৰু কিছুমান মোৰ এনেকুৱা থাকে যে বস্তুটো কোনোবাই কৰি দেখিলে এইটো কেনেকৈ কৰিলে সেই বস্তুটো চাই পেলাই মই আইডিয়া কৰোঁ যে এই বস্তুটো এনেকুৱা হ'ব পাৰে মানে মোক শিকাৰ যেতিয়া আগ্ৰহটো আছে মই সেই সেইবিলাক মোৰ বিশেষ শিকাব লগা নহয় অলপ অলপ মই চালেই বস্তুটো গম পাই যাওঁ যে বস্তুটো এনেকুৱাই শিকাইছে বুলি আৰু ইয়াৰ আইডিয়া বা ক্ৰিয়েটিভিৰ উৎস বুলি ক'লে মোৰ কি মোৰ মানে নিজৰ উৎস কি বুলি ক'লে মই তেনেকেই ক'ম মই মানে কি বুলি ক'ম